হেল্ল' মই আপোনালোকৰ এজেঞ্চীৰ পৰা কালি এখন গাড়ী বুক কৰিছিলোঁ মাধৱ মন্দিৰত যাবৰ কাৰণে তাতে গাড়ীখেন আপোনালোকৰ ইমান লেতেৰা একদম ছিট তিট লেতেৰা আৰু ড্ৰাইভাৰটো একদম লেতেৰা একদম গা পা ধুৱা নাই নে কি মাস্কো মৰা নাই সেনেকৈতো আৰু এতিয়া আৰু এনেই বেমাৰ কিমান আহে সেনেকৈ হ'লেতো দিগদাৰ হয় ইফালে মোৰ মা গৈছে মা অলপমান এইজ হোৱা মানুহ সেনেকৈ লেতেৰা মানুহ এটাৰ লগত গ'লে বেমাৰ হোৱাৰ ভয় থাকে না আপোনালোকে অলপমান সেইটো চাব লাগে যে ইমান ডাঙৰকে কেব এখন বুক মানে দিছে আপুনি এজেঞ্চীত আপুনি যদি সেনকৈ হাইজিনটো অলপমান ভালকৈ ৰাখে তেনেহ'লে আমাৰো ভাল আৰু আগতে আমি যাম পিছত আৰু যাব লাগিলে তেতিয়া আপোনাৰ তাৰ পৰাই বুক কৰিম ভালকৈ নহ'লে আৰু দিগদাৰ হয় না